ভাৰতৰ ভিতৰত পৰ্যটকৰ আকৰ্ষণ হিচাপে যদি আমি স্থানৰ বিষয়ে ক'বলৈ যাওঁ প্ৰথমতেই মই ক'বলৈ বিচাৰিম অসমৰ শিৱসাগৰ জিলাৰ বিষয়ে শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ কিছুমান পুখুৰী আছে যি দেখিবলৈ সাগৰৰ সদৃশ হয় আৰু ৰাণী অম্বিকাই কলঞ্চুপাৰ শিৱদে কলঞ্চুপাৰ শিৱ দেৱতাৰ নামত উচ্ছৰ্গা কৰি এটা পুখুৰী খন্দাইছিল তাতে আৰু সেই পুখুৰীৰ নামে সৈতে শিৱসাগৰ নাম হ'ল শিৱসাগৰ পুখুৰীটোৰ দক্ষিণ পাৰে তিনিটা দৌল আছে আৰু তাতে থকা শিৱদৌলে আটাইতকৈ সৰ্ববৃহৎ শিৱদৌলৰ পূৰ্বে বিষ্ণুদৌল আৰু পশ্চিমে দেৱীদৌল শিৱদৌলত শিৱৰাত্ৰীৰ দিনাখন অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ মেলা অনুষ্ঠিত হয় বুলি এতিয়ালৈকে জনা গৈছে শিৱসাগৰ জিলাত বিভিন্ন ধৰণৰ কীৰ্তিচিহ্ন আমি দেখিবলৈ পাওঁ যি কীৰ্তিচিহ্ন হাঁহকণী বৰাচাউল তেনেকুৱা কিছুমান ঘৰতে উপলব্ধ সামগ্ৰীৰে সৈতে তেতিয়াৰ দিনত বনোৱা হৈছিল সেইবাবে প্ৰত্যেকজন পৰ্যটকে শিৱসাগৰ জিলালৈ আহি শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ এবাৰলৈ চোৱাটো মই জৰুৰী বুলি ভাবিম শিৱসাগৰ জিলাত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ সকলোৱে চোৱাটো জৰুৰী কাৰণ যি কীৰ্তিচিহ্ন হাঁহকণী বৰাচাউলে নিৰ্মাণ কৰা হৈছিল তেতিয়াৰ দিনৰ পৰা এতিয়ালৈকে যিদৰে ইমান সজীৱ হৈ আছে কিন্তু বৰ্তমান যুগত বনোৱা ঘৰো হয়তো ইমান সজীৱ হৈ থকা নাই বৰ্তমান আমি চিমেণ্ট ইটা বালিয়ে যি ঘৰ বনাইছোঁ সেয়াই হয়তো অকণমান ক্ষয় যোৱা দেখিবলৈ পোৱা গৈছে কিন্তু আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতেই নিৰ্মাণ কৰা হাঁহকণী বৰাচাউলে নিৰ্মিত সেই ঘৰৰ অকণো ক্ষয় হোৱা আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই আৰু প্ৰত্যেকজন পৰ্যটকেই শিৱসাগৰলৈ আহি সেয়া চোৱাটো অত্যন্ত জৰুৰী দ্বিতীয়তে আহিছোঁ আমি অসমৰ মা কামাখ্যা ধাম মা কামাখ্যা ধাম হৈছে এক মহাজাগতিক শক্তি এক মহাজাগতিক জাগ্ৰত ধাম ভাৰতৰ কেইবাখনো শক্তিপীঠৰ ভিতৰত মা কামাখ্যা ধাম অন্যতম সেইবাবে অসমৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামলৈ প্ৰত্যেকজন পৰ্যটক অহাটো জৰুৰী কিয়নো তাত যি এক মহাজাগতিক শক্তি অনুভৱ কৰা যায় সেয়া হয়তো তেওঁলোকৰ জীৱনৰ বাবে এয়া মনত ৰাখিবলগীয়া অভিজ্ঞতা হৈ যাব আধ্যাত্মিকভাৱে ভৰপূৰ সেইবাবে সকলোৱে মা কামাখ্যা ধামলৈ অহাটো প্ৰয়োজন